আমি নিজৰ ঘৰখনত নিজৰ মাতৃভাষা অসমীয়া বিশেষকৈ ঘৰ ঘৰতে শিকিছিলোঁ তাৰপিছত ঘৰৰপৰা মা দেউতাই যেতিয়া স্কুলত নাম লগাই দিলে তেতিয়া আমি কিতাপৰদ্বাৰা আৰু বেছি আৰু বেছি ধৰণে বুজি বুজি পাইছিলোঁ খাদ্যৰ সম্পৰ্কত যেতিয়া আমি হাইস্কুললৈ গ'লোঁ অসমীয়া খাদ্য সম্পৰ্কত বা সেই ধৰণৰ বিস্তাৰ আমি বুজি পাইছিলোঁ এই আমাৰ মা আছিলে দেউতা আছিলে অসমৰ প্ৰথম প্ৰগতিশীল কবি কাঠমিস্ত্ৰী ঘৰ কবি কবি ৰচক মোৰ মা আছিলে এল পি স্কুলৰ মিছামৰা এম ই স্কুলৰ মাষ্টৰণী এইধৰণৰ আমাৰ ঘৰখন আমি নিজেও পঢ়া শুনা কৰিছিলোঁ মোৰ বাইদেউ পঢ়িছিলে গোলাঘাটৰ ডি আৰ কলেজত মই পঢ়িছিলোঁ হিন্দী স্কুলত আমাৰ ল'ৰা ছোৱালীকেইটা ডি আৰ মোৰ ল'ৰা ছোৱালীকেইটাও পঢ়িছে পঢ়িছিল কমাৰ্চ কলেজত সেই ধৰণে আমাৰ ঘৰখন এই নানান ধৰণৰ মানুহ আহিছিলে বিশেষকে এই ধীৰেন দত্ত আছিল মুক্তিযোদ্ধা তেখেতে সেইধৰণে এই গুৱাহাটী শ্বিলং আদি গৈ আদি ঠাইত যোৰহাটত জেল খাইছিল এই লগৰ যিসকল মানুহ একেলগে জেল খোৱা সেইসকল আমাৰবিলাকৰ ঘৰলে সদায় আহি আছিল